পাঁচ জুন দুহেজাৰ বিছ এক জানুৱাৰী দুহেজাৰ বাইছ ন ডিচেম্বৰ দুহেজাৰ একৈছ ছয় মে' দুহেজাৰ তেইছ চৈধ্য় ফেৱ্ৰুৱাৰী দুহেজাৰ ঊনৈছ